হাগনি হাগনি বা

হজম নহ'লেও এই সমস্যাই দেখা দিব পাৰে অধিক ভোজন কৰা অপৰিষ্কাৰ পানী খোৱা সেইকেইটা কাৰণটো হ'ব পাৰে কৃমি হ'লেও এই সমস্যাই দেখা দিয়ে আহাৰ ভালদৰে চোবাই নেখালেও এই বেমাৰে দেখা দিয়ে অধিক ঠাণ্ডা খালেও হ'ব পাৰে খোৱা বোৱা যদি ভালদৰে নোচোবায় নোচোবোৱাকৈ খায় তেতিয়াও এই বেমাৰে দেখা দিয়ে এই বেমাৰৰ আৰোগ্য হোৱা কিছুমান গাঁৱলীয়া দৰৱ আছে মানে সেইবিলাক হ'ল বন ঔষধ এই বন ঔষধৰ দ্বাৰাই এই বেমাৰ এই ভাল হোৱাৰ সুবিধা আছে মানে আদা এক চামুচ লওক কুহুমীয়া পানী আধা আধা গিলাচ লওক ক'লা নিমখ আধা চামুচ লওক এইকেইটা যদি তিনিদিন তিনি তিনিদিনে মানে দুবাৰকৈ খায় তেতিয়া আৰোগ্য হ'ব মানিমুনি ৰস দুই চামুচ ক'লা এই ক'লা নিমখ মানে আধা চামুচ কুহুমীয়া পানী আধা গিলাচ এনেকৈ যদি দুদিন দুবাৰকৈ দিনে দুবাৰকৈ খায় তেতিয়াও আৰোগ্য হ'ব আমলখি পাঁচটা মধুৰী আগ তিনিটামান ক'লা নিমখ আধা চামুচমান কুহুমীয়া পানী যদি এগিলাচমানৰ লগত মিহলাই চাই চাৰিদিনমান খাব দিনে দুবাৰকৈ তেতিয়াও ধৰি লওক আৰোগ্য হ'ব আগৰ কালিৰ বুঢ়া বুঢ়ী মানুহবিলাকে কি কৰে বোন্দা কেঁচুৰ ৰস উলিয়াই ৰাতিপুৱাই ল'ৰা ছোৱালীবিলাকক মানে এনেকুৱা বেমাৰ হ'লে এই ল'ৰা ছোৱালীবিলাকক ৰাতিপুৱাই মানে ও আধা গিলাচ আধা গিলাচ বোন্দা কেঁচুৰ ৰস খুৱাই দিয়ে তাৰপিছত মানে এই বেমাৰ ভালেই হৈ যায় তাৰপিছত আকৌ

আৰু কেইটামান আছে তেঁতেলী গুটি যদি পাঁচটা পাঁচটা লয় মিহি কৰি যদি খুন্দ খুন্দি লৈ মাখন যদি পাঁচ গ্ৰামমান যদি মানে গাখীৰৰ মাখন পাঁচগ্ৰামমান তাৰপিছত সেই দিনে দুবাৰকৈ যদি তিনিদিনমান খুৱাই দিয়া হয় তেতিয়াও মানে ভাল হয় এতিয়া পিপলি গছৰ ছালৰ ৰস পিপলি গছৰ ছালৰ ৰস মিচিৰি মিলাই পানীৰ সৈতে লগত দিনে দুবাৰকৈ পাঁচদিনমান যদি খোৱা হয় তেতিয়াও ভাল হয় আৰু আৰু এবিধমান আছে আৰু দুবিধমান আছে যেনে এইটো আমাৰ যে তৰুৱা কদম বুলি কয় সেই তৰুৱা কদমৰ ছাল খুন্দি আমাৰ নিজৰ নিমখ নিমখটো এচামুচ নহয় আৰু আধা চামুচতকৈও কমকৈ দি কুহুমীয়া পানীত মিলাই পেলাই খাই দিলে তেতিয়াও ভা ভাল হয় তাৰপৰা আকৌ গৰম গৰম গৰম পানীত কুহুমীয়া পানী কুহুমীয়া পানী মানে নেমুটো মানে নেমুৰ ৰসটো যদি চেপি পেলাই খাই দিয়া হয় তেতিয়াও আপোনাৰ আৰোগ্য হয় ভাল হৈছে বুলি কোৱা নাই আৰোগ্য আৰোগ্য হ'ব পায় মানে এইকেইটাই আৰু এ আমাৰ দৰৱ আৰু বিশেষকৈ নাই আৰু